হেল্ল' আছোঁ এনেই তই অঁ নাই আছোঁ এনেই আছোঁ নাই নাই তেনেকুৱা একো কাম নাই অঁ যাব পাৰি অঁ অঁ অঁ নাই পোৱা মই শুনিছোঁ শুনি আছোঁ ময়ো অঁ পাৰি পাৰি অঁ অঁ পাৰি আহোঁতে এখন ৰেষ্টুৰেণ্টত সোমায়ো আহিব কিবা এটা খায়ো আহিব পাৰিম

অঁ অঁ অঁ পাৰি পাৰি যাব পাৰি এনেইহে আছোঁ ঘৰতে

অঁ সুধি চাই দিম বাৰু মই সুধিব পাৰি বাকীবোৰেও যাওঁ যাওঁকৈ থাকেতো তো যাব পাৰি অঁ ভাল লাগিব বেছি হ'লে বেছিহে ভাল

অঁ অঁ হ'লে ভাল হ'ব অঁ অঁ অঁ যাব পাৰি পাৰ্কখনতো বহুত ভাল হৈছে এতিয়া আগতকৈ অঁ ময়ো শুনি আছোঁ পাৰ্কখনৰ কথা অঁ নাই ঘূৰা মই শুনিহে আছোঁ অঁ অঁ ময়ো ফটোতহে দেখিছোঁ তাৰে কাষত চাগৈ ভাল ৰেষ্টুৰেণ্ট আছে অঁ অঁ নাযাওঁ অঁ হ'ব দে হ'ব দে তেতিয়াহ'লে যাম দে মই ইহঁতকো সুধি চাওঁ অঁ

অঁ ঠিক আছে হ'ব দে মই কৈ দিম ঠিক আছে অঁ দে